আমাৰ অঞ্চললৈ অহা পৰ্যটকসকলে ভ্ৰমণৰ বাবে টিকেট কটা হোটেলত থকা আদি এজেণ্টৰ সহায় লোৱা দেখা নাযায় আচলতে এইবোৰ তেওঁলোকেই নিজেই কৰা দেখা যায় আমাৰ ঘৰৰ ওচৰত যিহেতু বহুকেইখন হোমষ্টে আছে তাত বিভিন্ন ধৰণৰ সা সুবিধাসমূহ উপলব্ধ আৰু সেইবাবে তেওঁলোকে সেই হোমষ্টেৰ সুবিধা ল'বলৈ বিচাৰে আৰু তেওঁলোকে সেই বিষয়ে সেই সুবিধাসমূহৰ বিষয়ে যেতিয়া জ্ঞাত হয় সেই সুবিধাসমূহ তেওঁলোকে ল'বলৈ আগ্ৰহী হৈ পৰে আৰু ফুৰিবলৈ অহা পৰ্যটকসকলে সেই হোমষ্টেসমূহ ব্যৱহাৰ কৰে আচলতে আমিও যেতিয়া কৰ'বলৈ যাওঁ তেনেধৰণে আমি হোমষ্টে বা তেনেকুৱা সুবিধাজনক ঠাইত আমি আমি নিৰ্দিষ্ট এডোখৰ ঠাইলৈ যেতিয়া যাওঁ সেনেকুৱা তেনেকুৱা ধৰণে আমি সেই ঠাইত থাকিবলৈ বা সেই ঠাইত থাকি কিছু হ'লেও সেই ঠাইৰ বিষয়ে জানিবলৈ আমি আগ্ৰহী হৈ পৰোঁ আৰু তেনেধৰণে আমি হোমষ্টেবোৰ ব্যৱহাৰ কৰোঁ যিহেতু আমি আমাৰ ঘৰৰ ওচৰত বিভিন্নকেইটা পৰ্যটকস্থলী আছে সেই পৰ্যটকস্থলীকেইটা খুবেই সুন্দৰ আৰু আকৰ্ষণীয় যিহেতু বিভিন্ন ধৰণৰ পৰ্যটক আহে আৰু আমাৰ এই পৰিৱেশৰ সুন্দৰ পৰিৱেশৰ প্ৰদৰ্শন কৰে আৰু দেখা যায় যে হোমষ্টেবোৰত তেওঁলোকে ধুনীয়াকৈ সেই সুবিধাসমূহ লয় আৰু সেই হোমষ্টেৰ সুবিধাবোৰ লৈ তেওঁলোকে বিভিন্ন ধৰণে নিজৰ মতামত দিয়াও দেখা যায় যিহেতু হোমষ্টেখিনি খুব কম পইচাতে উপলব্ধ আৰু সুন্দৰভাৱে আপোনাৰ কোনো ধৰণৰ নিৰ্দেশ বা কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তাত থাকিবলৈ পোৱা দেখা যায় আচলতে তেনেকুৱা ধৰণৰ হোমষ্টেবোৰত থাকিবলৈ পালে সকলোৱেই সকলোৱেই মানে পৰ্যটকসকলৰ কথা কৈছোঁ সকলোৱে ভাল পায়